আমাৰ গাঁৱত বিশেষকৈ ব্যৱসায় বুলি ক'বলৈ হ'লে গাঁৱৰ খেতি প্ৰধান অঞ্চল আমাৰ খেতি প্ৰধান অঞ্চলত খেতিৰ ওপৰতে বিশেষভাৱে মানুহবিলাক নিয়োজিত হৈ থাকে আৰু খেতিটোৱে তেওঁলোকে ব্যৱসায় হিচাপেও চলায় বহুত বহুত মাটি বিঘাই বিঘাই পোন পোন্ধৰ বিঘা বিশ বিঘা ত্ৰিছ বিঘা মাটি খেতি কৰে এই খেতি মাটিত যথেষ্ট ধান উৎপাদন হয় এই ধানৰ পৰা চাউল কৰি চাউলো বিক্ৰী কৰে ধানো বিক্ৰী কৰে ঠিক তেনেকৈ অকল খেতিৰ ওপৰতে বুলি নহয় বাৰু আমাৰ গাঁৱত আৰু তেনেকুৱা ধৰণৰ ব্যৱসায়ী হিচাপে আছে দোকান বজাৰ শাক পাচলিৰ ব্যৱসায় শাক পাচলিৰ বহুত খেতি ৰবি শস্য কৰে ৰবি শস্য ধৰক মাহ জাতীয় শস্য সৰিয়হ তেল মিঠাতেলৰ কাৰণে আৰু আলু খেতি কবি খেতি বেঙেনাৰ খেতি ভোট জলকীয়াৰ খেতি এইবিলাক খেতি কৰিও মানুহে নানা ধৰণৰ ব্যৱসায় কৰি উপাৰ্জন কৰি চলি আছে তাৰোপৰি মাছৰ ব্যৱসায়টোতো আছেই কাষে কাষে আমাৰ অঞ্চলৰ চাৰিওফালে নদ নদীবিলাক আছে ধৰক চেঁচা নদী বুঢ়ীদিহিং তেনেকৈ আছে আমাৰ চেঁচা নদীখনৰ কাষতে বুঢ়ীদিহিং এটা ছাইডে লাগি আছে সেই নদীবিলাকত নানা প্ৰকাৰে মাছৰ ব্যৱসায় কৰে মাছ ধৰে মাছ ব্যৱসায় কৰে মাছ মানুহে পাইকাৰি হিচাপতো দিয়ে বা বজাৰত তেওঁলোকে আনি বিক্ৰীও কৰে গাঁৱে গাঁৱে অঞ্চলে অঞ্চলে ঘূৰিও বিক্ৰী কৰে প্ৰতিখন দোকানে দোকানে মাছৰ ব্যৱসায় চলে মাছ তাৰপৰাই মানুহে মাছ খায় মাছৰ ব্যৱসায়টো তেনেকৈ চলে খেতিটো আছেই শাক পাচলি খেতিও আছে আৰু নানা ধৰণৰ গ্ৰ'চাৰীবিলাক আছে কাপোৰৰ দোকান আছে কাপোৰৰ ব্যৱসায় তাৰ উপৰি আছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ বিশেষকৈ ল'ৰাবিলাকে পকা মিস্ত্ৰীৰ কাম কৰে ৰাজমিস্ত্ৰীৰ কাম সেইবিলাক বাঁহ বেতৰ কাম মানে প্ৰতিজনৰে কিবা নহয় কিবা এটা প্ৰত্যেকৰে ব্যৱসায় আছে আৰু সেইমতে গোটেই সমাজখন এনেকেই চলিছে আৰু কাৰোবাৰ ধৰক ইলেক্ট্ৰনিক বিভাগৰ ব্যৱসায় আছে কাৰোবাৰ ডাঙৰ কাপোৰৰ দোকান আছে কাৰোবাৰ ডাঙৰ একেবাৰে হেৰি কি কয় হোলচে'ল হোলচে'লত দিব পৰা ডাঙৰ গ্ৰ'চাৰী আছে ঠিক তেনেকুৱা ধৰণে মানুহৰ ব্যৱসায়বিলাক আছে প্ৰতি ঘৰ কিতাপৰ দোকান আছে মাৰ্কেট এৰিয়াত প্ৰতিটো ব্যৱসায়ে ফলৱতীয়ে হৈছে যিটো দেখিছোঁ ফেক্টৰী বিস্কুতৰ ফেক্টৰী আছে বিস্কুত বনায় মিঠাই হোটেল ব্যৱসায় আছে তেনেকুৱা ধৰণে প্ৰত্যেকৰে ব্যৱসায় আছে আৰু সেই ব্যৱসায় কৰিয়েই যিখিনি মানুহে উপাৰ্জন কৰি চলি আছে খুব সুন্দৰভাৱে চলিছে পৰিয়ালবিলাক আগতকৈ আগতে যেনেকুৱা ধৰণৰ আছিলে অজিকালি দিনত ঠিক তেনেকুৱা নহয় বহুত উন্নত মানদণ্ডৰ হৈছে ল'ৰা ছোৱালীবোৰৰো তেনেকৈ শিক্ষিত হাৰবোৰ বাঢ়ি গৈছে দিনক দিনে আগৰ যিবিলাক পঢ়া শুনা ল'ৰা ছোৱালী নাছিলে বা আধাতে পঢ়ি এৰি দিছিলে তেওঁলোকেও আজিকালি পঢ়া শুনা কৰিব পাৰিছে বা তেওঁলোকেও নানা ধৰণৰ কাম কাজ কৰি ব্যৱসায় কৰি আছে খেতি পথাৰ কৰি খেতিৰ মাটি খিনি এনেই পেলাই থৈ নিদি নানা ধৰণৰ বছৰেকত তিনি চাৰিবাৰ শস্য উৎপাদন কৰে নানা ধৰণৰ খেতি কৰে সেইবিলাক খেতিৰ পৰা যথেষ্ট লাভান্বিত হয় মাহ জাতীয় শস্য যেনেকৈ এবোৰ বডি চদি ফ্রেন্স বিন এইবিলাক খেতিৰ খুব ডাঙৰ ডাঙৰ বিঘাই বিঘাই মানুহে খেতি কৰে এইবিলাক যে ব্যৱসায় কৰি তেওঁলোকে নিজৰ ঘৰখনক পোহপাল দিয়াৰ লগতে অঞ্চলটোতো তেওঁলোকৰ ব্যৱসায়ে বহুত উন্নতি লাভ কৰিছে সেইটো কাৰণে আজিকালি আমাৰ গাঁৱত এইবিলাক ব্যৱসায়ৰ উপৰিও আৰু নতুন নতুন এতিয়া আনিছে ট্ৰেক্টৰ মাটি চহায় মাটি চহায় তাৰপিছতে ধান খেতিৰ কাৰণে ধান চপোৱাৰ এটা মেচিন ধানবোৰ একেবাৰে চফা কৰি কৰি দিয়া এটা মেচিন ধানবোৰ তাতে মানে মৰণা মাৰিব নালাগে লগা মৰণা নামাৰে সেইকাৰণে মেচিনটোৰ দ্বাৰা ধানো কাটে একেবাৰে মৰণাও হৈ যায় তেনেকুৱা ধৰণৰ ব্যৱসায়ো কৰিছে মানুহে সেইবিলাক ডাঙৰ ডাঙৰ মেচিন আনি আৰু কাঠ যিবোৰ আমাৰ ফ'ৰে হাবি বননি আছে তাত ডাঙৰ ডাঙৰ গছবিলাক মেচিন আনি কটোৱাই কাঠৰ কাৰবাৰ সেইটোও কৰে আৰু ইটা ভেট ইটাৰ কাম মাটিৰ বহুত আছে নহয় ইটা ভাটাৰ কামো কৰে নানা ধৰণৰ ব্যৱসায় আৰু অঞ্চলত যিমানবোৰ চলে গোটেইবিলাকেই চলাব পাৰে তাৰোপৰি এতিয়া শুকান দিনত ফেব্ৰুৱাৰী মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এইটো মাহতটো নদী কাষৰীয়া ঠাইত পলস বালি এইবিলাকৰো ব্যৱসায় আৰম্ভ হয় তেনেকুৱা ধৰণে আমাৰ সমাজখনত বা আমাৰ গাঁওখনত সকলো মানুহে তেনেকুৱা ধৰণে ব্যৱসায় কৰি জীৱন যাপন কৰি আছে